সম্পূৰ্ণৰূপে বতৰৰ অৱস্থাৰ ওপৰত ওপৰত নির্ভৰ কৰে হয় কাৰণ আমি ৰিস্ক ৰিস্কটো ল'ব ল'বলৈ উৎসাহিত কৰোঁ কাৰণ খেতিবোৰ যেতিয়া নষ্ট হয় তেতিয়া আমি বহুতো ধৰণৰ ঔষধ দি খেতিবোৰ ভাল কৰিবলৈ যত্ন কৰোঁ যেতিয়া আমি ধান ছটিওৱা হয় ৰুব কাৰণে ধান ছটিওৱা হয় ছটিওৱাৰ সময়ত ছটিওৱাৰ সময়ত যদি পানীয়ে অসুবিধা দিয়ে তেতিয়া আমি পানী পানী সিঁচি হ'লেও ধানবোৰ ছটিয়াও আৰু যেতিয়া যেতিয়া ৰুবৰ সময় হয় তেতিয়া তেতিয়া আকৌ আমি যদি ট্ৰেক্টৰ ট্ৰেক্টৰ বা মেচিনেৰে হাল বাই হাল বাওঁ আৰু কিছুমান ধৰ ধান খেতি আমি হেৎ তেৰি মেচিনেৰে হ'লেও ৰোওঁ আৰু ধানবোৰ যেতিয়া ৰোৱাৰ পিছত ৰোৱাৰ পিছত এমাহ মান যোৱাৰ পিছত যেতিয়া আকৌ সেইখিনি ভাল নহয় তেতিয়া আকৌ ঔষধ দি আমি সেইখিনি ভাল কৰিবলৈ যত্ন লওঁ

যেতিয়া যেতিয়া বেহাৰ ছটিওয়া হয় তেতিয়াও আমি ট্ৰেক্টৰেৰে হাল বাই বেহাৰ ছটিওয়া হয় আৰু যেতিয়া যেতিয়া অলপ ডাঙৰ হোৱাৰ পিছত যদি খেতিখিনি বা বেহাৰখিনি ফুলি নাহে তেতিয়া আমি মেচিনেৰে বা হোণ্ডাৰে পানী দি খেতিখিনি খেতিখিনি আমি আমাৰ হাতেৰে কষ্ট কৰি কষ্ট কৰি হ'লেও খেতিখিনি ভাল কৰিবলৈ যত্ন লওঁ এনেকৈয়ে তাৰপিছত বেহাৰ খিনি লহপহীয়াকৈ উঠি অহাৰ উঠি অহাৰ পিছত আমি ভাল ভাল ফল পাওঁ বা ঔষধ দি হ'লেও আমি খেতিবোৰ ভাল কৰিবলৈ যত্ন কৰোঁ এনেকৈয়ে আমি আমি আমি আমাৰ হাতেৰে অন্য বিকল্প হিচাপে খেতিবোৰ বা কৃষিবোৰ ভাল কৰিবলৈ চেষ্টা কৰোঁ কিন্তু নষ্ট হৈ নষ্ট হৈ যাব নিদিওঁ কাৰণ বহুত কষ্টৰে আমি আমাৰ খেতিবোৰ কৰা হয় আৰু বহুতো ধৰণৰ অন্য উপৰিয়া খেতি লগোৱা হয় সেইবোৰ এনেদৰে কষ্ট কৰি হ'লেও খেতিবোৰ ভাল কৰোঁ আৰু বহুতো ধৰণৰ ঔষধ দি হ'লেও ভাল কৰা হয়